হেল্ল' মিন্তা অঁ মই কৈ আছো আপোনাৰ তাত এটা মই চাৰ্ট অৰ্ডাৰ দিছিলোঁ চাৰ্টৰ দামটো দেখিছোঁ আপোনালোকৰ তাত ওৱান থাউজেণ্ড কৈছিলে কিন্তু একে চাৰ্ট এতিয়া মই ফ্লিপকাৰ্টত দেখিলোঁ চেম কোম্পেনীৰ চেম চাৰ্ট চভেন হাড্ৰেড কৈছে সেইটো কাৰণে মই আপোনালোকৰ এই অৰ্ডাৰটো আপোনাক যিটো অৰ্ডাৰ দিছিলোঁ সেইটো মই কেনঞ্চেল কৰিছোঁ দেই আপোনাৰ সেইটো কেনঞ্চেল কৰি দিব হ'ব অঁ অঁ ঠিক আছে হ'ব